অঁ কচোন অঁ এই মানে কলেজত কিবা হেৰি পাতিব লৈছে মানে আমাৰ গাঁৱৰ লগৰ আগৰ ইষ্টাফ পুৰণা ষ্টাফখিনি মাতিছিলে মানে অঁ যাব পাৰিবি নেকি মানে অঁ ওলাবি তেন্তে লগৰ আমাৰ আগৰ পুৰণা লগৰবিলাকো আহিব চব অঁ যাম তেন্তে আৰু মানে কি হ'ল এই কিতাপকেইখন মানে আমি গোটেই লগৰখিনিয়ে মিলাই দিম বুলি ভাবিছিলোঁ অঁ তাৰ কাৰণে মানে অলপ পইছা তোলা হৈছিলে মানে এশ এশ ডেৰশ দুশৰ ভিতৰত মানে কিবা এটা মিলামিলিকৈ গোটেইখিনি কিমান হয় আকৌ এই আমাৰ লগৰবিলাক আগৰ পুৰণা ইষ্টাফৰ লগৰ চবেই যাব সেইকাৰণে সেইকাৰণে ভাবিছোঁ বহুত দিন লগৰবিলাক লগো হোৱা নাই আমি সেইকাৰণে ভালেই হ'ব আকৌ অলপ লগৰবিলাকে লগো হ'ব পাৰিম কথা বতৰাও পাতিব পাৰিম অঁ কিন্তু মানে সেইকাৰণে মানে আগৰ পুৰণাবিলাকক মাতিছে যে তাৰ কাৰণে ভাবিছোঁ আমি গোটেইখিনিয়ে লগ লাগি পাতিছোঁ আৰু লগ লাগি মানে কেইখনমান কিতাপ দিম বুলি দহ পোন্ধৰখনমান দিম আৰু অঁ অঁ অঁ ভালেই আছিলে এতিয়া লগৰবিলাকেতো চবেই কিতাপকেইখনমান দিম বুলি ভাবিছে মানে যোনে যেনেকৈ পাৰে এশ পাৰ মানে ডেৰশ দুশ এনেকৈ কৰি মিলামিলি কৰি কিতাপ দহখনমান দি দিম বুলি ভাবিছোঁ অঁ অঁ সেইটোৱে ভাবিছোঁ মিলামিলি কৰি কিতাপ চিতাপ দি দিম আৰু যদি বেছি পইছা বাছে আৰু কিবা মিলামিলি কৰি দি দিম আৰু অঁ গোটেইখিনি লগৰবিলাক গ'লে অলপ ফূৰ্তিও কৰা হ'ব হেৰিও কৰা হ'ব অঁ লগৰবিলাক লগ হ'মও অঁ সেইকাৰণে ভালেই হৈছে মাতিছে গোটেইখিনি যাম আৰু গৈ মেলি অলপ ফূৰ্তিও কৰিব পাৰিম ফূৰ্তিও কৰিব পাৰিম মানে আৰু লগৰবিলাকে লগ হৈ আগৰ যদি লগো হোৱা নাই অঁ সেয়ে গোটেইখিনি যিহেতু ইভাগে লগ পালেতো এজনী বা দুজনী লগ পোৱা হয় ন এনেকৈ গোটেইখিনি লগতে আৰু গোটেইখিনি যদি লগ পাম ভালেই কথা

সেইটোৱে এতিয়া যদি গোটেইখিনি লগ হওঁ আলোচনাও কৰিব পাৰিম তাৰ বিষয়লৈ সেইটোৱে চাই লওঁ আৰু কাইলৈ এতিয়াতো কাইলৈ আমি যদি যাওঁ তাত গৈ গোটেইখিনিতো লগ হ'লেতো আলোচনা এটা কৰিম আৰু কি হয় আলোচনাটো কৰি মেলি আৰু তেনেকৈয়ে সোনকালে ওলাবি অলপ তেতিয়াহে ভালেই ভালেই তেতিয়াতো কাইলৈ যদি লগ পাওঁ গোটেইখিনি লগ পালে মানে কি হ'ল সোনকালে অলপ ওলাব লাগে কিতাপ পত্ৰ আকৌ কিনিব মেলিব লাগিব নহয় আৰু এই আঠটা নটামান বজাত ওলাই আহিলেও হ'ব কাৰণ কেলেই সোনকালে গৈ কিতাপ পত্ৰখিনি কিনাটো আৰু পুৰণা বুলিয়ে যে অকল গৈ মাতিছে বুলিয়ে যে গৈ যাম থাকিম সেইটো নহয় অলপ সহায় সহযোগো কৰিব পাৰিম সেইটোৱে কৰিম আৰু ওলাবা তেন্তে অঁ ঠিক আছে হ'ব দিয়া তেন্তে কাললৈ ওলাবা হ'ব হ'ব অঁ